ইয়াৰ নতুন ব্যৱহাৰ ব্যৱহাৰ বহুত আছে নতুনকে ব্যৱহাৰ খুলিব বিচাৰিছোঁ মই এখন ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছোঁ সেইটোত মই লোন ল'ব লাগিব লোন লৈ কিনে মই মুৰ্গী হেৰি ব্ৰইলাৰ বহুত আনিব লাগিব আনি কিনে ফাৰ্মখন খুলি লোৱাৰ পিছত ব্ৰইলাৰ আনি কিনে আনি লৈ কিনে মই মাংস কাটিম পুহিম আৰু কণী পাম বহুত কথা আছে আনিব পাৰিলে মানে ব্ৰইলাৰ পুহি মাংস কাটি মাংস বিক্ৰী কৰি মাংস বহুত বিক্ৰী হয় ইয়াত ডাঙৰকে এটা খুলিলে মানে সেইটো কাৰণে নতুনকে খুলিম বুলি ভাবিছোঁ মই এইখন ব্ৰইলাৰ মাংসও বিক্ৰী হয় বহুত মাংস বিক্ৰী হ'ব কাটি কিনে পইচা পাতি উলিয়াই বহুত ব্যৱহাৰ পাতি বহুত পইচা কৰিব পাৰিম তেতিয়া ডাঙৰকে খুলিলে মানে পাৰিম সেইটোকে ভাবি আছোঁ মই সেই খুলিম বুলি ভাবিছোঁ ডাঙৰকে পইচা লোন ল'ব লাগিব এনেকে নহ'ব ডাঙৰকে এখন খুলিবলে হ'লে মই লোন ল'ম লোন লৈ কিনে ডাঙৰকে আনি কিনে মাংস কাটি মাংস কাটি বিক্ৰী কৰিম কণীৰ পৰা আনিম কাটিম কাটিলে বেছি বিক্ৰী হ'ব ইয়াত আমাৰ এডোখৰত ডাঙৰকে এখন হ'ব ফাৰ্ম হেৰি কৰি কৰিলে মানে মাংস আনিলে মানে হ'ব খালি সেইটোকে মই ভাবিছোঁ সেইটোকে ভাবিছোঁ আনিম বুলি আনিবই লাগিব আনিলে মানেহে পাৰিম আৰু লোন ল'ব লাগিব আমি তেতিয়া মাংস কাটি বিক্ৰী কৰিম বিক্ৰীও হ'ব বিক্ৰী হৈছেও হ'ব ইয়াত পইচা পাতি হ'ব তেতিয়া সেইটো আৰু ডাঙৰকে হ'ব পইচা আকৌ আনিম ৰাখিম থ'ম থৈ কিনে আকৌ খাব পাৰিম থ'ব পাৰিম সেয়া এটা আকৌ ওলাব তেতিয়া সেয়াও ডাঙৰকে ব্যৱহাৰ পাতি কৰি হেৰি কৰিলে মানে বৰ ডাঙৰ কৰিলে মানে সে বৰ বৰ ডাঙৰকে খলিলে মানে হ'ব সেইহটো পইচা পাতি বহুত ওলাব মাংস কটাবলে মানুহ ৰাখিব লাগিব থ'ব লাগিব আনিব লাগিব নিজেও কৰিব লাগিব সেইখিনি কৰিম বুলি মই মনতে ভাবি আছোঁ কৰিব লাগিব কৰিম বুলি মই এখন হাতত তুলি লৈছোঁ পাৰিম মই কৰিবলে সেইটো কথা লে বহুত কথা কথা ক'বলে আৰু আছে মই সেই নতুনকে খোলাৰ কথা কৈছোঁ যে মই পইচা ল'লেহে পাৰিম নোলোৱাকে নোৱাৰোঁ যেতিয়া পইচাটো ল'ম নহয় তেতিয়া মই পাৰিম পইচা ল'ব লাগিব লোন লৈ কিনে ক'ব পাৰিম হেইটো লৈ কিনে কৈছোঁ আপোনালোকে যে পইচাটো দিলে কৰিলে হ'লে তেতিয়া মই আৰু ডাঙৰকে কৰিব পাৰিম সেইটোকে মই কৈছো ক'ব লাগিব খোৱা বোৱা কৰিব লাগিব দিব লাগিব কৰিব লাগিব সব কথা মতে হ'ব এই অঞ্চলত তাৰমানে আমাৰ ইমানকে ডাঙৰকে হেৰিটো কৰা নাই মাংস কটাটো মই দেখা নাই আমাৰ এইডখৰত বিক্ৰী হ'ব মই সেইটো কাৰণে লোন লৈ কিনে কৰিম মেলি মই মই ডাঙৰকে এটা মানে ভাবিছোঁ ডাঙৰকেই ভাবিছোঁ মানে এইটো কথা মই বিক্ৰী হ'ব বহুত নহ'লে দূৰ দূৰণিৰ পৰা আনিবলে যায় মানুহে আমাৰ এডখৰত মাংস কটা নাই পুহিছে কিন্তু মাংস কটা নাই গৰু এটা পুহিছে যদি গাখীৰ খাবলে পাইছোঁ বা ওচৰতে সেইবোৰ কিন্তু মাংস কটাটো ইয়াত নাই সেইটো কথালে মই ভাবি আছোঁ কৰিম বুলি মই হাতত তুলিব বিচাৰিছোঁ আৰু ল'ম নিজৰ কথাটো নিজেই কৈ আছোঁ আৰু সেইখিনি ল'ম বুলি আপোনালোকৰ পৰা লৈ কিনে আপোনালোকক দিব লোনটো যেতিয়া ল'ব নহয় দিব তেতিয়া যিমানখিনি কি কৰিব লাগে আপোনালোকে নহয় কথাখিনি ধুনীয়াকে কৈ যাব তেওঁৰ কথা চৰকাৰখন আছে নহয় ডাঙৰকে চৰকাৰ চৰকাৰহে এইবোৰ কৰি দিব হয় এই কৰিব কি সেইটো কথালৈ কিনে মই কৈছোঁ যে মাংস কাটিলে বিক্ৰী হ'লে বহুত বিক্ৰী হ'ব ডেইলী যদি মাংস যদি পইচা বহুতখিনি ধৰি লওক এক কুইণ্টললৈকে বিক্ৰী হ'ব যেন লাগিছে মানুহো তেনেকে আমাৰ ইয়াত আছে গাঁৱৰ মানুহ বিক্ৰী কৰা মানুহ বিক্ৰী হ'ব মানুহে ল'ব আছে তেনেকুৱা মানে পইচা পাতি দিয়া কৰা ল'ৰা মানুহ এনেকুৱা আছে সেনেকুৱা মানুহ আহি যাব কটা কাটিলে মানে মানুহ নিবলে আহিব আজিকালি মাংস মানুহে ভাত ভাতটো নেখায় নহ'লে মাংস নহ'লে আজিকালি মানুহে প্ৰায় ল'ৰা ছোৱালীৱে মাংস ভাতেই খায় মাংস আনিলে মানে খাব বিক্ৰী হ'ব চোলা চাৰ্ট পিন্ধি কৰি গোটেইখন লাগে ল'ৰা ছোৱালী পইচা পাতি লাগে সেইটা এটা ব্যৱহাৰ ডাঙৰ ভালেই ভালেই হৈছে মই ভাবি আছোঁ মনতে সেইটো